অঁ হয় হয় লাগিছে অঁ কিমান লাগিব বাৰু অঁ আধা লিটাৰ লাগিব নে এক লিটাৰ লাগিব কাৰ্টন হয় নেকি অঁ অঁ পাব অঁ দি থৈ যাম অঁ

যদি গুগুল পে আছে গুগুল পেয়ো দিব যদি কেছ দিবলৈ পাৰে দিবলৈ যাওঁতে তেনেকৈয়ো হ'ব নাই নলওঁ সেইটো ফ্ৰী ডেলিভাৰী অঁ অঁ হয় হয় অঁ অঁ পৰা হ'ব অঁ এক লিটাৰৰ দামটো গম পাইছেই নহয় অঁ দুশ পঞ্চাছ টকা হয় কাৰ্টন অঁ মোৰ সময়মতে পাব অঁ হ'ব বাৰু অঁ অঁ